হেল্ল' কি কৰি এই আছোঁ পায় হেৰি নহয় নাজিৰাত নাজিয়া টাউনত আমি বিহু বজাৰ কৰিবলৈ যাম বুলি ভাবিছোঁ যাবানে কি অঁ অঁ তাকে অঁ যাম ওলাবা নহ'লে বেটেৰী এখন লৈ যাম

অঁ আছে লগৰীয়া ওলাব বাৰু কি কি কিনিম বুলি ভাবিছা

অঁ অঁ এই মই কি কি আনিম বাৰু এইবিলাক চিৰা মুড়ি এইবিলাক কাপোৰ মেখেলাটো ল'বলৈ আছে বাৰু সেইবিলাকৰ বাহিৰে মানে বিহু পিঠা পনা অঁ হেৰি যাম যাম কেলৈ নাযামনো তুমিও আহিবা বিহুটো এইবাৰ একেলগে পিঠা পনা এতিয়ালৈকে বাৰু কৰিমহে পিঠা বনাব লাগিব লচকৰা বনাম আৰু এইবিলাক সান্দহ ল'ম চিৰা এইবিলাক তুমি তুমি আৰু কাৰোবাক নিবানে অঁ অঁ হেল্ল' অঁ নেট পোৱা নাই অঁ পইচা পাতি কিমান ল'বা ল'বা বহুত কেইটকা টকা লাগে নহয় পইচা নহয় হে অঁ আলহী আহিব এইবাৰ মানে কি মাহঁতৰ ঘৰৰ পৰা আহিব তাৰপাছত ওচৰ পাজৰ আমাৰ ভনীহঁতো আহিব সকলোকে নিমন্ত্ৰণ দিছোঁ আৰু কি হয় কোন কোন আহে ক'ব পৰা নাই অঁ তোমালোকৰ পিছে কোন কোন আহিব অঁ অঁ অঁ অঁ ইয়াত আছা ইয়াৰ পৰা অঁ অঁ অঁ ইয়াৰ ঘৰলৈ যাবা অঁ অঁ একেলগে যাব ঠিকে আছে দিয়া তেন্তে বজাৰ কৰিবলৈ বুলি ওলাম আৰু নহ্ যাম আৰু ধেৰ বস্তু ল'বলগীয়া আছে লিষ্ট এখন লিখি লৈ যাব লাগিব বস্তু বজাৰ কৰিবলৈ হ'লে নহ'লে পাহৰিয়ে থাকিম কি কি আনিবলগীয়া আছে অঁ ঘৰলৈ আহিহে মনত পৰে আকৌ কি কি আনিবলৈ ই আমুকটোহে থাকি আহিলে ই তামুকটোহে থাকি আহিলে সেইখন হয়গৈ

লিখি ল'ব লাগিব তাৰপাছত হেৰি মাহঁতলেও কিবা কিবি আনিব লাগিব দেউতাহঁতলৈও কিবা কিবি আনিব লাগিব নহ্ সকলোলে আনিলেহে আকৌ ভাল পাব নহ'লেতো মনতে দুখ কৰিব তোমালোকৰ পিছে কি কি বনোৱা হ বনাবা সান্দহ চিৰা

লাগিবই লাগিব গৰু আছেনে পিছে এই গৰু গাখীৰ পামনে আছে অঁ এই নাজিৰা গাখীৰতো গাখীৰো লৈ আহিম আৰু হেল্ল' অঁ ফু বিহু বুলি ফুৰিবলৈ আছে মামাহঁতৰ ঘৰত যাবলৈ আছে তাৰপাছত বাইদেউ এগৰাকী এগৰাকী ঘৰলৈ যাবলৈ আছে তেওঁলোকৰ ঘৰতে ফুৰিমগৈ আৰু বিহু বুলিটো গিফট এটা এটা পামেই আৰু সকলোৰে পৰা সেয়ে আকৌ অঁ সেয়ে নাজিৰালৈ গ'লে মানে মানে আমিও কিবা কিবি লৈ আহিব লাগিব তেওঁলোকৰ কাৰণে আছে ভাগিন আছে তাৰপাছত আৰু ভিনিৰ কাৰণে এনেকৈ বাহঁতৰ ঘৰলৈ গ'লে মানে সেইবিলাক লৈ যাম আৰু

হয় হয় আকৌনো সেইবিলাকতে আৰু আন আনক গি গিফ্ট কৰা আনে আকৌ আমাকো দিয়ে নহয় তেনেকুৱা মানে গিফ্ট দিয়া দিয়ি আৰু আৰু হয় হয় হয় কেলৈ নহ'বনো তাৰপাছত ভাইটিহঁত আছে অঁ সেই ঘৰতে জানো সিহঁতো যাবলৈ বিচাৰেনি আকৌ বজাৰ কৰিবলৈ গ'লে মজাটোৱে বেলেগ বিহুত এইবাৰ আৰু অঁ কৰি আছে চাগে যাবলৈ তত নাইকীয়া কৰিছে যাম আৰু চ সবকে লৈ পেনে

হেনে পাঁচ মিনিট হৈছে খোৱা বোৱা কৰা হ'ল দেই এতিয়া বিহু বজাৰ কৰিবলৈ কোনদিনা যোৱা হয় বা অঁ অঁ অঁ আমি শনিবাৰ দিন এটাতে ওলাব লাগিব নহ'লে এই অহা শনিবাৰ এটা গৈ তাৰ ইটো সোমবাৰে মানে পৰিছেই বিহু নহ্ শ শনিবাৰে মানে অঁ শনিবাৰে গ'লে ভাল হ'ব বজাৰত কিজান অলপ সচ বজাৰো বহে নাজিৰাত তা হেৰিয়তে না নাজিৰাডোখৰ অকণমান আগলৈ আৰু বজাৰো বহে বজাৰৰ পৰা অলপ সস্তাটো পোৱা যাব বস্তুবোৰ

মানে কম পইচাটো বহুতখিনি বস্তু আহিব পাৰিব আৰু

ছয় মিনিট হৈছেহে হে ফুৰি অহাও হ'ব বে মনটোৱে ভাল লাগিব তাকে ঘৰত কিমান কাম অঁ বিহুৰ বতৰ কিমান কাম বন কৰি ওলাই গ'লে মনটোৱে ফূৰ্তি লাগি আহিব বজাৰো কৰা হ'ব সকলোখিনি কৰি আহিম আৰু কি কি পাওঁ আৰু তাৰপাছত হ'বনে বেটেৰী এই ওচৰতে এখন আছে বাৰু বেটেৰী সেইখনতে যাম আমি আৰুনো মানে সেইখনত অকণমান কম ভ ভৰিব লাগিব বেলেগ বেটেৰী ল'লে মানেতো অঁ চাৰি পাঁচজনীমান যাব পৰা হ'ব যাম আৰু মানে ভাড়াটো অঁ চিনাকী আছে ভাড়াটোও কম হ'ব মানে চাৰি পাঁচজনী গ'লে অকলশৰীয়াকৈ গ'লে মানেতো বেছি পইচা ভৰিব লাগিব ভালো নালাগিব অঁ অকলে গৈ পেনে তাকে আনিম আৰু কি কি পাওঁ আকৌ চকুত যি যিহকে দেখোঁ তাকে লওঁ লওঁ লাগে নহয় মাইকী মানুহৰ চকুহে ইটো লওঁ সিটো লওঁ আকৌ ল'ৰা লগত লৈ গ'লে ইটো লওঁ মা সিটো লওঁ মাকে তত নাইকীয়া কৰে তোমালোকৰে ভাল আৰু এতিয়া এই এইটো জীৱন পূৰা ফূৰ্তি ফূৰ্তি কৰি লোৱা ক'ৰবাত ফুৰিবলৈ গ'লে নিজা অকলে অকলে লোৱা আমাৰ আৰু গ'ল আৰু দিন এতিয়া আমাৰ ল'ৰা ছোৱালীলৈও চিন্তা কৰিব লাগে ঘৰৰ কাৰণেও চিন্তা কৰিব লাগে সবৰ কাৰণে আনিব লাগিব আৰু এতিয়া এইবাৰ গামোচা চামোচা বৈছানে লগাই থোৱা আছে মোৰো এযুতি লগাই থোৱা আছে পাঁচখন ওলালে আৰু এঘাৰ বাৰখন লগাইছিলোঁ আৰু সাতখন আছেগৈ আৰু সেইকেইখন বিহু আগতে উলিয়াব লাগিব হেৰি নোৱাৰেতো সেয়াই আকৌ বোৱাখনেই মেইন বোৱাখনত যিমান সন্মান আছে কিনাখনত নাই নহয় আকৌ বিহুৱে প্ৰতি আকৌ মানে নিজৰ মানুহজনক দেউতাক আকৌ ল'ৰাটো হৈ দিবই লাগিব এখন এখন তিনিখন যাবগৈয়ে

সেইবোৰতে মৰম আৰু ঠিক আছে হেৰি তেন্তে ওলাবা যাম গোটেইখিনি এক একলগ হৈ গ'লে মানে ভাল লাগিব নহ্ আহোঁতে চাহ টাহ খাই আহিম আৰু হোটেলত সোমাই খোৱাটো মেইন মোৰ পিছে আকৌ এই চিকেন চাওমিনটো বৰ ভাল পাওঁ আকৌ চিকেন সবেই খাম দেই

আছে ফুৰিবলগীয়া আছে অঁ অঁ ঠিক অঁ ন নপখুৰী ব পাৰলৈ যাম বজাৰ কৰি মেলি আহোঁতে সোমাই আহিম আৰু চাই মেলি ঘূৰি আহিম এপাক ফটো মাৰিম নহ্ ফটো মাৰিম চেল্ফি মাৰিম কি মজ্জা লাগিব তাকে মাঘৰ বি বিহু বতৰ বিহু বতৰত সেইবিলাক চাবলৈ গ'লে আৰু ভাল লাগে আৰু পিক এই মজা ফূৰ্তি এতি এতিয়াই ফূৰ্তি হৈ আহিছে বজাৰ ভাবিয়ে ভাল লাগিছে বাৰু তাকে সাজু হ'বা আৰু মানে পইচা পাতিও অকণমান মোৰো কম আছে মই যা যোগাৰ কৰি ল'ব লাগিব মানে মানুহজনক ক'ব লাগিব আৰু পইচা আৰু কেইটকামান উলিয়াই দিবলৈ পইচা দুহেজাৰমান আছে হাতত আকৌ মানে কি ইটো ইটো দেখিলেও ল'ম লাগিব সিটো দেখিলেও ল'ম ল'ম লাগিব সেইকাৰণে পইচা কেইটকামান হাতত সৰহকৈ লৈ যাব লাগিব

সেইটোৱে আকৌ আকৌ স্পৰ্টিং বা চাৰ্ট এটা আনিলেও বহুত কেইটকা যায়গৈ যায়গৈ আকৌ সেয়া আৰু আমাৰ ল'ৰালৈও কি লৈ দিম জানো এইবাৰ ভাবিয়েই পোৱা নাই মানে দোকানত সোমাই ল'লেহে গম পাম ল'ৰাই এতিয়া পেণ্ট লাগিব কৈছে চাৰ্ট জোতা সম্পূৰ্ণই লাগিব কৈছে জাকেটলৈকে এতিয়া কিমানখিনি কিনি দিব পাৰো আৰু বিহু বুলি আৰু মানে সিহঁতকো লাগেই লাগ বুলিলে এই সব লও লও লাগে তাকেহে এই মোলৈ সৰু সুৰা কিবা কিবি ল'ম আৰু ইমান দামী ন নলওঁ আৰু ল'ৰাক যেতিয়া নেকি দিম আৰু নিজলৈ চাগে নাথাকিবগৈ

অঁ অঁ শনিবাৰে ওলাম

এই হ'ব দে ঠিক আছে তেন্তে শনিবাৰে ওলাবা পিছ মানে বাৰ বাৰটামান বাৰটামান বজাত গ'লে দেৰি হ'ব অলপ সোনকালে ওলাই গ'লে ভাল হ'ব নেকি নহ্ আকৌ সেইফালে সেইফালে ঘূৰিবলৈ আছে ফুৰিবলৈ আছেই বহুত দেৰি হৈ যাব মানে আমি নটামান বজাত ওলাই গ'লে আমি সম্পূৰ্ণ মানে বজাৰ বিহু বজাৰ কৰিও আকৌ সেই পুখুৰী পাৰত ফটো চটো মাৰি আহিও পামহি সোনকালে ঘৰতো আকৌ কাম বন অঁ পোহৰ পোহৰে পোহৰে পালেহি হ'ব ঘৰতো আকৌ কাম থাকে নহয় আন্ধাৰ হ'লে দিগদাৰ হ'ব কুকুৰা হাঁহ বান্ধিবলৈ আছে এইবিলাক সেইবিলাক কৰোতে আহি পাওঁ মানে হ'বহি আৰু মানে মে ইয়াতকৈ অকণমান সোনকালে আহি পালেহি ভাল হ'ব কথাটো সেইটোৱে আকৌ বজাৰ কৰিবলৈ ল'ৰাই লুৰীয়ে লৈ যাম আহিছেনে নাই অহা এনেই চিন্তা কৰি থাকিব তাকেহে হ'ব আমি মুঠতে শনিবাৰে নটামান বজাত ওলাম নহ্ আৰু কোনোবা যায় যদি ক'বা ঠিক আছে বাই বাই